অঁ গুড মৰ্ণিং কেনেকুৱা এই ভালেই আপোনাৰ অঁ আজি পিছে কিহত অহা হ'ল

গাড়ী এখন লৈ লওক বুজিছে ঘৰৰ সমস্যাই শেষ নহয় ন মই আছোঁ আৰু চলি মোটামুটি ভাবিছোঁ নতুন বছৰত এখন গাড়ী ল'ম বুলি অঁ আহিব আহিব ক্লাছ ভালদৰে কৰা হৈছে

ষ্টুডেণ্টবিলাক অলপ এডভাঞ্চ হৈছেনে অঁ আ আমাৰো ঠিকেই সেয়াই পৰীক্ষা পিছতে ইহঁতক বনভোজ খাবলৈ নিম বুলি ভাবিছোঁ শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ অঁ আজিকালি আকৌ স্কুলত বহুত নিয়ম নহয় টাইমত তোমাৰ পাবগৈ লাগিব ফটো পঠাব লাগিব গৈ পোৱা তাৰছত তিনি চাৰে তিনি বজালৈকে স্কুল তোমাৰ খোলাই থাকিব লাগিব

অঁ ঠিক আছে হ'ব দিয়ক